নমস্কাৰ মই এটি সৰু ব্লগ লৈ আহিছোঁ মই এটা বিশেষ কাৰণতহে এই ব্লগটো বনালোঁ মই এই স্মাৰ্ট ৱাৰ্টছ ঘড়ীয়ে ঘড়ীটো আনিছিলোঁ মই অৰ্ডাৰ কৰি আনিছিলোঁ তাৰপিছত অৰ্ডাৰটো কৰোঁতে যিমান ভাল দেখিছিলোঁ তাতকৈ এইটো বহুত ধুনীয়া বহুত ভাল মানে যিমান দি আনিছিলোঁ নহয় তাতকৈ মানে বহুত হেৰি বস্তুটো মই ব্যৱহাৰ কৰি ভাল পাইছোঁ আপোনাকো যদি লাগে আপুনিও অৰ্ডাৰ কৰিব পাৰিব যদি অৰ্ডাৰ কৰে মোৰ এই লিংক হেৰিত আপুনি চাব এই মোৰ এই হেৰিয়াৰ নম্বৰটোত চাব নম্বৰত মই লিংকটো দিয়া আছে গৈ চাবগৈ লিংকটো দিয়া আছে তাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব যদি কৰে মই ভবাতকেও এইটো বহুত ধুনীয়া ঘড়ী আৰু আপোনালোকে এই ষ্ট'ৰত যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰিবলৈ মোৰ তলত লিঙৰ নম্বৰটো আছেই তাত আপোনালোকে হেৰি কৰিব বহুত ভাল দামতকৈ কিন্তু বস্তুটো বেছি ভাল ঘড়ীটো এয়াকে ক'ব লাগে মই এই মিনি সৰু মিনি ব্লগটো বনালোঁ